প্ৰেছাৰ কুকাৰৰ বিষয়ে যদি ক'ব যাওঁ প্ৰেছাৰ কুকাৰত আমি বহুতো ধৰণৰ খাদ্য ৰান্ধিব পাৰোঁ প্ৰেছাৰ কুকাৰ ইউজ কৰোঁতে সদায় এটা ধ্যান থ'ব লাগে যাতে প্ৰেছাৰ কুকাৰত কোনো ধৰণৰ তাত প্ৰেছাৰ নপৰে কাৰণ প্ৰেছাৰ পৰাৰ পৰাত সেইটো ব্লাষ্ট হ'ব পাৰে প্ৰেছাৰ কুকাৰত সদায় তাৰ যোনটো ৰাবাৰ থাকে ৰাবাৰটো লগাই ল'ব লাগে আৰু ধৰি লওক আপুনি বিনা পানীত পানী অবিহনে যদি খাদ্য বনাই আছে তেতিয়াহ'লে তাৰ চিটিটো আঁতৰাই থ'ব লাগিব আৰু যদি পানী দি কিনে আপুনি বনাই আছে তেতিয়াহ'লে আপোনাৰ তাত চিটি প্ৰয়োজন হয় নহ'লে ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে ব্যস্ত সপ্তাহৰ নিশাও প্ৰেছাৰ কুকাৰৰ সহায়ত দ্ৰুত আৰু স্বাস্থ্যকৰ খাদ্য পৰিবহণ কৰে খাদ্যৰ পুষ্টি আৰু সোৱাদ ভাল হোৱাতো সহায় কৰে প্ৰেছাৰ কুকাৰে শক্তি সঞ্চয়ো কৰে লগতে আপোনাৰ সময় ৰাহিও কৰে সহজ চাফায়ো তাত আমি কৰিব পাৰোঁ গতিকে আমি ক'ব পাৰোঁ যে এটা সঁজুলি কিন্তু বহুতো কাম আমাৰ ইয়াত যদি প্ৰেছাৰ কুকাৰত ভাতৰ পৰা আদি কৰি দাল কিবা বস্তু বইল কৰিব হ'লও আমি ইউজ কৰিব পাৰোঁ আজিকালিতো অভেন নহ'লেও কেক যদিও বনোৱা হয় তেনে আমি প্ৰেছাৰ কুকাৰত পয়ো ব্যৱহাৰ কৰিও বনাব পাৰোঁ